সাধাৰণতে মোৰ বাইকেৰে ভ্ৰমণ কৰাৰ বহুত ইচ্ছা আৰু চখো আছে মানুহে ভ্ৰমণ কৰি অহা পিছত মোক কয় বহুত মনোমোহা দৃশ্য আৰু মনৰ আশা পূৰণ হয় তেনেকৈ ক'বলৈ গ'লে মই ভাবি থকা ঠাইকেইখনমান আছে তাৰে ভিতৰত লাডাখ টাৱাং কেদাৰনাথ সেইকিখন মোৰ বহুত প্ৰিয় আৰু মানহে তালৈ বহুত যায় মোৰ সাধাৰণতে লাডাখ আৰু টাৱাঙত বাইকেৰে যাবলৈ বহুত ইচ্ছা কাৰণ লাডাখ আৰু টাৱাঙৰ প্ৰাকৃতিক পৰিৱেশ বহুত মনোমোহা আৰু চাবলগীয়া চাৰিওফালে বৰফেৰে আৱৰি থাকে লাডাখ আৰু পাকিস্থানৰ সীমাৰেখাৰ তাত বছৰে বহুত মানুহে ফুৰিবলৈ যায় ভাৰতৰ আটাইতকৈ ডাঙৰ বৌদ্ধ মন্দিৰ টাৱাঙত আছে মোৰ আটাইতকৈ ভ্ৰমণৰ বাবে মন থকা ঠাইকণ হৈছে কেদাৰনাথ তাত শিৱৰ স্থান বুলি কোৱা হয় আৰু আৰু মানুহে বহুত মনৰ আশা তাত কয় আৰু খোজকাঢ়িয়েই যায় কিছুমান মানুহ ইয়াৰ পৰা তেনেকৈ মোৰো সেই ঠাইখনলৈ যাবলৈ বহুত মন আছে তাতে মনৰ আশা যিয়ে নকওক কিয় পূৰণ হয় আৰু তাত বহুতো ঐতিহাসিক কাহিনীও সোমাই আছে মই ক'বলৈ গ'লে এতিয়ালৈকে মানুহৰ কোনো পৰামৰ্শ পোৱা নাই মই বাইকত উঠি ভাল পাওঁ আৰু বাইকত গৈ ভাল লাগে কাৰণ চাৰিওফালৰ আনন্দ ল'ব পাৰি আৰু এই ঠাইখনত যাবলৈ বহুত ইচ্ছা আছে কাৰণ এইকিখন ঠাইলৈ মানুহ বহুত যায় আৰু মোৰো সেইকাৰণে সেইকিখন ঠাইলৈকে যাবলৈ বহুত মন আছে আৰু অতি সোনকাল সোনকালে ভ্ৰমণ কৰিম বুলি ভাবিছোঁ